ব্যৱসায় কৰাৰ আগতে চাকৰি কথা মই ভাবিছিলোঁ চাকৰি কথা যেতিয়া ভাবিছিলোঁ আমি চৰকাৰী চাকৰি চাকৰি বিচাৰি যেতিয়া আমি চৰকাৰী অনলাইনত কৰিছিলোঁ ব্যৱস্থা লৈছিলোঁ তেতিয়া যেতিয়া চাকৰি আমি নেপালোঁ তেতিয়া আমি বহুত সমস্যাৰ সন্মুখীন হওঁ চাকৰি যেতিয়া নকৰোঁ তেতিয়া টকা পইচাৰ পৰা আদি কৰি সকলো সমস্যা সন্মুখীন হ'বলগীয়া হয় ঘৰত এতিয়া মানুহজনৰ পইচাৰে আমি এতিয়া চব আদি শাকৰ পৰা আদি কৰি চব কাপোৰলৈকে চব মানুহজনৰ টকা পইচাৰেই আমি কৰিব ল'বলগীয়া হয় সেই কথা ভাবিয়েই আমি এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিলোঁ ব্যৱসায় আৰম্ভ কৰিম বুলি যেতিয়া ভাবিলোঁ কি ব্যৱসায় আৰম্ভ কৰিম তেতিয়া ভাবিলোঁ একদম সহজ পদ্ধতিৰে হাঁহ কুকুৰা পালনেই কৰিব পাৰি সেয়াকে ভাবি পিনি হাঁহ কুকুৰা পালন কৰিবলৈ চেষ্টা কৰিলোঁ চেষ্টা কৰা যেতিয়া চেষ্টা কৰিলোঁ তেতিয়া ডক্টৰ পশু চিকিৎসকৰ পৰামৰ্শ ল'লোঁ পশু চিকিৎসকৰ পৰামৰ্শ লৈ ল'লোঁ লৈ আৰু যেতিয়া আত্মসহায়ক গোটৰ জৰিয়তে লোণ লোৱাৰ ব্যৱস্থা কৰিলোঁ যেতিয়া লোণ পালোঁ লোণ পাই পিনি প্ৰথমতে কি কি কৰিম ভাবি প্ৰথমতে গঁৰালটো গঁৰাল বনোৱাৰ ব্যৱস্থা কৰিলোঁ গঁৰাল বনোৱাৰ আগতেই মাটিডোখৰ ঠিক কৰি ল'লোঁ ঠিক কৰি লৈ কোনডোখৰ জেগাত বনালে ভাল হ'ব সেইটো চালোঁ চোৱাৰ পিছত গঁৰাল ব্যৱস্থা কৰিলোঁ গঁৰাল ব্যৱস্থা কৰাৰ পিছৰতহে আৰু পোৱালি আনি পিনি ভঁৰালোঁ তেতিয়া এতিয়া ভাবিছোঁ চাকৰি মানুহে চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ এনেকুৱা এটা ব্যৱসায় কৰি এজন এজনী মহিলাই বা এজন পুৰুষে বহুত স্বাৱলম্বী হ'ব পাৰে কাৰণ আজি আজি আজিৰ দিনত হয় চাকৰি এটা বহুত প্ৰয়োজন কিন্তু চাকৰি বিচাৰি যদি আমি থাকোঁ থাকিলে চাকৰি পাম আশাত থাকিলেতো নহ'ব তো আমি এই সেইকাৰণে ব্যৱসায় নিজে হয় চাকৰিও বিচাৰিব লাগে এই ব্যৱসায় কৰিও চাকৰি বিচাৰি থাকিবও লাগে কিন্তু ব্যৱসায় এতিয়াতো আমাৰ বয়সো অৱশ্যে নাই চাকৰি চাকৰি কৰা বয়সো নাই সেইটো কাৰণে আমি ব্যৱসায় এটা ধৰিছোঁ ব্যৱসায় কৰাৰ পিছত এতিয়া মানুহজনক অলপ সহায় কৰিব পাৰিছোঁ ল'ৰা ছোৱালীক দুই এপইচা আমি দিব পাৰিছোঁ নিজেও স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু শহুৰ শাহু বা নিজৰ মা দেউতাক নিজৰ খোৱা ব্যৱস্থা কৰিব পাৰিছোঁ আজি নিজে এখন বেংক একাউণ্ট খুলি দুই এপইচা আমি জমা কৰিব পাৰিছোঁ মই ভাবোঁ আনে কিভাৱে মই নাজানো চাকৰি বিচৰাতকৈ বা এনেকুৱা এটা ব্যৱসায় কৰিলে আমি বহুত সুফল পাম বুলি মই ভাবোঁ